অঁ দাদা নমস্কাৰ অঁ হেৰি এই তাকে আপোনাৰ কাঠৰ দোকান আছে নেকি বাৰু হয় হয় এই তাকে মই সুধিছিলোঁ মানে আপোনাৰ মোৰ সেই কাঠ অলপ দৰকাৰ হৈছিলে অলপ তাকে আপোনাৰ কালেকচন কি কি আছে বাৰু

অঁ তাৰ অঁ তাকে তাকে মই তাকে যাম বুলি ভা ভাবিছোঁ এই আপোনাৰ এই এনেই তাত মূল্য়বোৰ কেনেকৈ নিৰ্ধাৰণ কৰিছে হয় হয় হয় মানে আপোনাৰ মই শুনিলোঁ আমাৰ লগৰ এজনে আনিছিলে আগতে তাৰপৰাই মানে আপোনাৰ কালেকশ্য়নটো বৰ ভাল থাকে বুলি কৈছে মই সেইকাৰণে আপোনালৈ মানে তাকে ফোন এটা কৰকচোন বোলো আপোনাৰ নাম্বাৰটো দিলে তেওঁৰ লগতে কণ্টেক্ট কৰিব তেওঁ ভাল কাঠ দিয়ে বুলি ক'লে হয় হয় হয় সেইটো হয় অঁ হয় হয় আৰু মানে আপোনাৰ চাটাৰিঙৰ কাৰণে কাঠ চাঠ পোৱা হ'ব নহয় পাম নহ্ হয় হয় হয় হয় অঁ তাৰপৰা এই আপোনাৰ গমাৰি কাঠটো আপোনাৰ ওচৰত উপলব্ধ হ'ব নহয় নহ্ এই গমাৰি গমাৰিটো অঁ হয় হয় হয় ঠিক আছে মই তেতিয়া আপোনাৰ দোকানলৈ গৈ আছোঁ অঁ ঠিক আছে দিয়ক